মোৰ ঘৰত দুখন বাগিচা আছে এখন ফুলনি বাগিচা আৰু এখন হৈছে পাচলিৰ বাগিচা মোৰ ফুলনি বাগিচাখনত বিভিন্ন ধৰণৰ ফুল আছে আৰু এই ফুলবিলাক আমি নাৰ্ছাৰীৰ পৰা কিনি আনোঁ আৰু এই ফুলসমূহ চোৱা চিতা কৰিবৰ কাৰণে দৈনিক পানী দিব লাগে পানী দিওঁ আৰু বিভিন্ন ধৰণৰ ফাৰ্টিলাইজাৰ ব্যৱহাৰ কৰোঁ তাৰ উপৰিও ঘৰতে প্ৰস্তুত কৰা জৈৱিক সাৰ গোবৰ আদি দিওঁ ফুলসমূহ আমি সদায় ভালদৰে ৰাখো আৰু পাচলি বাগিচাখনত বিভিন্ন ধৰণৰ শাক পাচলিৰ খেতি কৰোঁ এই শাক পাচলিসমূহ সমূহত চোৱা চিতা কৰিবৰ কাৰণে পানী দিওঁ আৰু গোবৰ গোবৰ দিওঁ তাৰ উপৰিও শুকান পাতেৰে প্ৰস্তুত কৰা জৈৱিক সাৰো আমি পাচলি শাক পাচলিৰ বাগিচাখনত প্ৰয়োগ কৰোঁ শাক পাচলিসমূহৰ ভিতৰত আমি বতৰ অনুযায়ী ৰঙালাও জাতিলাও ফেঞ্জবিন ভেন্দি এনেধৰণে বিভিন্ন ধৰণৰ পাচলি লগাও আৰু শাকৰ ভিতৰত লাই শাক পালেং শাক এনেধৰণে কিছুমান শাক লগাও শাক শাক পাচলিসমূহত বিভিন্ন ধৰণৰ পোক পৰুৱাই কেতিয়াবা আক্ৰমণ কৰে এই পোক পৰুৱাসমূহ কিছুমান এই পোক পৰুৱা সমূহে পাতবোৰ নষ্ট কৰি পেলাই আৰু পাচলিৰ যিটো সৰু সৰু পাখি পাচলিটো গজিবৰ কাৰণে যিটো সৰু ফুল ওলাই সেই ফুলটো নষ্ট কৰি পেলাই আৰু কিছুমান কেঁচুজাতীয় পোকে গুৰিৰ পৰা শিপাবোৰ নষ্ট কৰি পেলায় যাৰ কাৰণে যাৰ কাৰণে বিভিন্ন ধৰণৰ ফাৰ্টিলাইজাৰ ব্যৱহাৰ কৰি থকা হয় পাচলিসমূহত